হয় মই মানে গ্ৰাহকৰপৰা মানে ফিডবেক পাইছোঁ যথেষ্ট কিয়নো মই মানে এই তাঁত বওঁ নহয় বহুত মানে তাঁত চাত বৈ মেলি মোৰ এতিয়া বহুত মানুহে মানে কিছুমানে অৰ্ডাৰ দিয়ে এতিয়া ৰিহা চিহা ব'বলৈ দিয়ে ৰিহা চিহা ব'বলৈ দিয়ে কোনোবাই গামোচা ব'বলৈ দিয়ে মানে চাদৰ ব'বলৈ দিয়ে তেনেকৈ মই বহুত চাদৰো ব'লোঁ মানে ডিজাইন দি দি আৰু ৰ'লেক্স দি দি বৈ মেলি এতিয়া মানে কিছুমানক মই এতিয়া আমাৰ এই ভণ্টী আছে ভণ্টি মানে এগৰাকী ভণ্টি আছে ভণ্টীয়ে বিচাৰে তেওঁক দিলোঁ তেওঁ বহুত ভাল পাইছে হেৰি ৰিহা বৈ দিলোঁ গাড়ী দি কেছ বাচি ৰিহা মানে বৈ দিয়াৰ কাৰণে মানে ভণ্টীয়ে এনেকুৱা মানে ভাল পাইছে নহয় তেওঁ ওচৰ চুবুৰীয়া মানুহক দেখাইছে এই তেওঁ মানে বৰকৈ নাজানে কাটি হেৰি বোৱা কটা কৰিব সেইটো কাৰণে মই বৈ দিয়া ৰিহাখন চাই বহুত ভাল পাইছে পাটৰ সূতা গাড়ী দি মানে বৈ দিছিলোঁ কেছ বাছি ধুনীয়াকৈ তেওঁ মানে বহুত ভাল পাইছে আৰু সেইদৰে প্ৰশংসা কৰিছে বহুত মই যে দিছিলোঁ সেইটো কথালৈ তেওঁ মানে ওচৰ চুবুৰীয়াকো জনাইছে কোনোবা আহিলে দেখায় এনেকৈ এনেকৈ বাইদেউগৰাকীয়ে মোক এনেকৈ দিছে ৰিহাখন ইমান মৰম লাগিছে ইমান মানে ভাল পাইছোঁ বুলি যথেষ্ট মানে ওচৰ চুবুৰীয়াই কৈছে আৰু এনেকৈ দেখুৱাইছে তোমাৰ ভণ্টীয়ে ৰিহাখন তুমি দিয়া দেখাইছে বহুত ভাল পাইছে তেনেকৈ কৈছে আৰু মই তেনেকৈ এই চাদৰো বওঁ গাড়ী দি দি বা এনেকৈ বুটা বাচি বাচি চাদৰো বওঁ মই বহুত চাদৰ বৈয়ো মই তেনেকৈ দিছোঁ কোনোবাই বিচাৰিলে দিওঁ আৰু মানে কি হয় এই মিতুৰ নিচিনা মানুহকে দি দিওঁ আৰু উপহাৰ হিচাপে দিওঁ সেয়া বিহুত আহিলে ধৰা বেলেগৰ মোৰ বাইদেউ আহে বা মোৰ দাইদেউৰ জীয়েক ভণ্টি আহে তেনেকৈ বিচাৰে একে বোৱা চাদৰ আছে নেকি বুলি তেতিয়া মই মানে বোৱা চাদৰ এখন দি দিওঁ আৰু মই বহুত সেহেঁতি বহুত ভাল পায় মানে কিনা কাপোৰতকৈ বোৱা কাপোৰখন মানে সেহেঁতি মৰম বহুত আদৰ কৰে বহুত সেইটো মানে পিন্ধিবলৈ সেহেঁতি কিনা বস্তু সদায় পায় কিন্তু বোৱাটো যে এনেই নিজে নোৱাৰে যেতিয়া নবয় যেতিয়া নেকি বোৱাটো বহুত সেহেঁতি মৰম কৰে বহুত আদৰ কৰে মানে সেহেঁতি পাছত মোক কয় ইমান মানে বহুত সুখী হয় তেওঁলোকে চাদৰ এখন দি পঠালে এতিয়া যদি চাদৰ এখন মই দি পঠিয়াওঁ ঘৰত বোৱা ভালকৈ বুটা চুটা বা ৰ'লেক্স দি পিনে দি পঠালে তেওঁলোকে এই মানে তেওঁ বহুত ভাল পায় আৰু তেনেদৰে মই তেওঁ চাদৰো দিওঁ মিতুৰ কুটুম বাই ভনী আহিলে তেনেকৈ দিওঁ আৰু এগৰাকী মানে নিৰ্দিষ্টকৈ এনেকৈ মিতুৰ বুলি নহয় আৰু এনেকৈ ফুৰিবলৈ আহিছিলে তেওঁ তেওঁক মই ৰিহা এখন দি পঠিয়ালোঁ তেওঁ মানে বহুত মোক প্ৰশংসা কৰিছে তেওঁ বহুত ভাল পাইছে মানে ৰিহাখন বৈ দিয়াৰ কাৰণে তেওঁ নিজে নবয় তাত কিন্তু মই তেনেকৈ দি দিওঁ কাৰণে তেওঁ বহুত মানে ভাল পাইছে আৰু ওচৰ কৈছে আৰু মানে মোৰ মোৰ নাম কৈ কৈছে বোলে তেনেকৈ বাইদেউগৰাকীয়ে মোক এনেকুৱাকৈ ৰিহা এখন বৈ দিছে ইমান মৰম লাগিছে তেনেকৈ মানে তেওঁ উপহাৰ দিওঁ নিজে বৈ মেলি আৰু বোৱা মানে নিজে ঘৰত বোৱা বৈ মেলি বোৱা কাপোৰ মানে মোৰ ব'বলৈয়ো বহুত ইচ্ছা মানে বহুত মোৰ ৰাপ আছিলে বহুত ভাল পাওঁ মই এনেকৈ বৈ মানে এই মৰম লাগে কাপোৰবোৰ বোৱা কাপোৰবোৰ মৰম লাগে আৰু তেনেদৰে প্ৰিয়বিলাকক দিওঁ আৰু কোনোবাই আহিলে তেনেকৈ মানে হেৰি বিচাৰে ভাল বোৱা কাপোৰ বিচাৰিলে দিওঁ আৰু দি মানে মোক প্ৰশংসা কৰিছে বহুতে দেই বহুতে মানে সেই তেওঁলোকে ওচৰত দেখাবোৰে কৈছে এই আপুনি ইমান মানে মৰম লাগিছিলে হেৰি ৰিহা বয় আপুনি চাদৰ বয় ইমান মৰম লগাকৈ বয় কেনেকৈ কি সূতা আনে তেনেকৈ তেনেকৈ কৈছে আৰু আৰু ইমান ধুনীয়াকৈ ফুল মানে কেছ চেছ বাচে আৰু এই চাদৰখনো আপুনি ইমান ধুনীয়াকৈ ডিজাইন দি ব'ব জানে তেনেকৈ কৈছে আৰু বহুত ভাল পাইছে তাৰমানে আৰু মোৰ এইটো মানে আগৰপৰা সৰুৰপৰাই মোৰ অলপমান ৰাপ আছিলে এই কাপোৰ ব'বলৈ মানে যে মাহঁতে কাপোৰ ব'বলৈ তাঁত লগালে মই মানে মানে থাপ মাৰি বওঁগৈ আৰু বৈ মেলি সেইটো ডিজাইন এটা দিবলৈ মন যায় সেই ডিজাইন কৰি মেলি আৰু মোৰ লোকক দিও ভাল পাওঁ মই মই মই মানে নিজে পিন্ধাতকৈ লোকক বস্তু দি বেছি ভাল পাওঁ আৰু তেনেকৈ বস্তু প্ৰিয়জনক দিওঁ তাৰমানে যিবোৰ আপোন মোৰ তেওঁলোকক মই ভালৰো ভাল মানে দিওঁ দিবলৈ বিচাৰোঁ আৰু সেইটো কাৰণে মই দি ভাল পোৱাৰ কাৰণে তেওঁলোকেও মোক আৰু সেইটোৱে প্ৰশংসা কৰে আৰু কয় কেতিয়াবা ইমান মানে হেৰি বস্তু দি মৰম লাগিছে তই দিলি তই বহুত ভাল পাইছোঁ মই সুখী হৈছোঁ এইবোৰ কয় আৰু তেওঁ দিয়া দিয়া কেইগৰাকীয়ে কয় ইমান ধুনীয়াকৈ ৰিহা বৈ দিছ ইমান ধুনীয়াকৈ চাদৰ বৈ দিছ তেওঁলোকে মানে বহুত সুখী হোৱা মানে অনুভৱ কৰোঁ মই কেলেই কৈছোঁ অনুভৱ কৰি তেওঁলোকে কিনাতকৈ এই বোৱা কাপোৰ কেইখনৰ মানে যিকেইখন মই উপহাৰ হিচাপে দিওঁ সেইকেইখনত তেওঁলোকে বেছি মনোযোগ দিয়ে কিনাতকৈ বোৱা এতিয়া এই ৰিহাখনত কিনা ৰিহাতকৈয়ো মানে বহুত ভাল পায় আৰু তেওঁলোকে বহুত মৰম কৰে ইয়াক বহুত মানে আদৰ কৰা নিচিনা অনুভৱ হয় কিনাতকৈ বোৱাকেইখনহে বেছি মানুহে মানুহে হেৰি কৰিবলৈ বিচাৰে ল'বলৈ বিচাৰে সেয়াই আৰু এতিয়া বওঁ যেনেকৈ বৈ মেলি আৰু তেনেকৈ দিওঁ হেৰিয়ক আৰু মোৰ সেইটো কৰিও ভাল লাগিছিলে দি মেলিও ভাল লাগে বাৰু আৰু সেইটো কাৰণে আজি এতিয়া মই পাছত আজি মানে এতিয়া ওচৰ চুবুৰীয়া যাক দিওঁ তেওঁলোকৰ ওচৰ চুবুৰীয়ায়ো কয় বা তেওঁ কাৰোবাৰ আগত কৈ দিয়েগৈ মোক আমুক বা বায়ে দিছিলে আমুকে দিছিলে মই চাদৰ মৰমতে থৈছোঁ গামোচাখন মই দিওঁ কাৰোবাক কোনোবা দৰা হ'লে দিওঁ দিবলৈ বিচাৰোঁ গামোচা ফুল বাচি তেনেকৈ গামোচা দিওঁ তেওঁলোকেও বহুত মৰমে যতনে থৈ দিয়ে দৰাসাজত পিন্ধি যাবলৈ তেনেকৈ তেনেকৈ আৰু বহুত গামোচাও তেনেকৈ দিলোঁ উপহাৰ দৰা বিশেষকৈ দৰাসাজৰ গামোচা দিওঁ তেওঁলোকে মৰমত থৈ দিয়ে আৰু ৰিহা দিওঁ ৰিহা ব'লোঁ বহুত ৰিহা বৈ তেনেকৈ দিওঁ মই মানে সূতা কিনি আনি নিজে বওঁ বৈ মেলি মানে উপহাৰ হিচাপে দিওঁ আৰু কাৰোবাক কোনোবাই মানে এনেই দৰা চৰা হ'বলৈ হ'লে মানে গামোচাখন দিওঁ বোলে ভাল লাগে ৰ'লেক্স চলেক্স দি ডাঙৰ ডাঙৰ দুইটাকৈ ফুল বাচি তেনেকৈ দিওঁ আৰু মাজত বুটা দিওঁ সেইখিনি মানে বহুত ৰাপো আছিলে আৰু সেইকাৰণে সেইখিনি কৰোঁ কৰিও ভাল পাওঁ ৰাপ আছিলে কাৰণে কৰিও ভাল পায় মই মানে উপহাৰ দিও মানে মানুহক মানে দিও ভাল পাওঁ মই আৰু সেইটো কাৰণে ভালপোৱাৰ কাৰণে দি ভাল পাওঁ আৰু সেই অনুপাতে মোকো তেওঁলোকেও সঁহাৰি জনায় কৈ থাকে ইমান মৰমৰ বস্তুটো দিলি ইমান ভালকৈ দিলি বুলি কৈ মেলি থাকে আৰু আৰু মোক ক'লে মানে মোৰো মনটো ভাল লাগে সেইটোত তেওঁলোকে কোৱাৰ কাৰণে মোৰ ভাল লাগে তাৰমানে সেইটোৱে মানুহ মৰম চেনেহতো বাঢ়ি যায় তেনেকৈ দিলে তেওঁলোকেও কিবা এটা হেৰি কৰিবলৈ বিচাৰে তেনেকৈ আৰু বস্তু উপহাৰ বুলি আৰু তেনেকৈ দিছোঁ আৰু যিমানখিনি পাৰিছোঁ ৰিহা হওক গামোচা হওক চাদৰ এই তিনিটা বস্তু দিছোঁ মোৰ উপহাৰ গামোচা মানে দৰা গামোচাই বেছিভাগতেই দৰা গামোচাই দিলোঁ দৰা গামোচা দি আৰু ৰিহা দিলোঁ তেনেকৈ দিছোঁ আৰু লৈ মেলি আৰু তেনেকৈয়ে আৰু এই এতিয়া তেওঁলোকে মানে গ্ৰাহকে আৰু যিটো প্ৰশংসা কৰিছে আৰু আৰু তেওঁলোকে বোধকৰোঁ তেওঁলোকে ভালেই বুলিয়ে হেৰি কৰিছে কয় যেতিয়া নেকি ভাল পাইছে বুলিয়ে গম পাইছোঁ তেওঁলোকে ভালো পাইছে বাৰু আৰু ভাল সঁহাৰিও জনাইছে দিয়াৰ কাৰণে আৰু মানে কি হয় কিনাতকৈ বোৱা বস্তুটোলৈ বেছি মানুহৰ মৰম নহয় জানো সেয়া মৰম কাৰণে মানে তেওঁলোকে আদৰ সাদৰে যতনে ৰাখে বহুত ভাল পাইছে মনতে আনন্দ পাইছে বুলি ভাবোঁ আৰু মই মানে তেওঁলোকৰ সঁহাৰি জনোৱা চাই সেইটোৱে বুলি মই ভাবিছোঁ আৰু সেইটোৱে আৰু মই নিজে নিৰ্মিত কৰি বৈ মেলি সূতা কিনি নিজে নিৰ্মিত কৰোঁ যেতিয়া নেকি কৰি মেলি আৰু নিজে ডিজাইন দিওঁ আৰু ডিজাইন দি যেনেকুৱা মন যায় তেনেকুৱা ডিজাইন দি মানে মই এই উপহাৰ হিচাপে দি দিছোঁ দিছোঁ মানে আৰু তেনেকুৱা যিবিলাক লাগতিয়াল তেওঁলোককহে দিছোঁ বাৰু যিবিলাক মই আৰু আপোন মানে এনেকুৱা বিচাৰে যে ঘৰুৱা নিচিনাই বা এনেকুৱা বাই ভনী তেনেকুৱাবোৰে বিচাৰে কেতিয়াবা এই তেনেকুৱাবোৰক দিছোঁ আৰু তেওঁলোকে বহুত ভাল পাইছে আৰু এগৰাকীক মইতো তেনেকৈ হেৰি দিলোঁ তেওঁতো বহুত ভাল পাইছে এইটো কৈ থাকে এতিয়া আজিৰপৰা এতিয়াও পৰ্যন্ত কৈ থাকে কাৰোবাৰ আগত বেলেগৰ আগত প্ৰশংসা কৰে মোক আমুক তেনেকৈ বা এজনীয়ে এইটো দিলে ইমান ধুনীয়া ৰিহা বৈ দিলে মোৰ ইমান ভাল লাগিছে মই ইমান মৰমত থৈ দিছোঁ যতনাই ৰাখিছোঁ এনেকৈ কয় মই দৰকাৰ হ'লে পিন্ধো আকৌ মৰমত ভালকৈ মানে আপডালকৈ পিন্ধি আকৌ মানে ভালকৈ জাপি কুপি ধুনীয়াকৈ থওঁ এইবুলিয়ে মানে অকণমান এই লোকৰ আগত প্ৰশংসা কৰিছে আৰু মই সেইটো শুনিবলৈ পাইছোঁ তাৰমানে এনেকৈ এনেকৈ তাই কৈছে আপুনি বোলে বৰ ধুনীয়াকৈ হেৰি বৈ দিলে তাই বহুত ভাল পাইছে আৰু মোকো তায়ো মানে কৈছে বহুত মৰম লগা বস্তুটো দিলি বহুত ভাল লগা বস্তুটো দিলি তেনেকৈ কৈছে আৰু সিমানেই আৰু আৰুনো আৰু কি আৰু উপহাৰ দিছোঁ আৰু তেনেকৈ নিজে কৰি মেলি বৈ মেলি নিজে হেৰি কৰি মেলি উপহাৰটো তেনেকৈয়ে দিছোঁ আৰু